মই যুৱকসকলৰ নিবনুৱা অৱস্থাৰ বাবে ভাবি বিষয়ে ভাবি বহুত বেয়া লাগে চৰকাৰে সেইটো কাৰণে কিবা এটা কৰা দৰকাৰ নতুন নতুন চাকৰি আমাৰ যিটো যুৱকসকল আছে সিহঁতক প্ৰদান কৰা দৰকাৰ আৰু অধিকৰপৰা অধিক চাকৰি নিৰ্মাণ কৰা দৰকাৰ